মোৰ কুকুৰা পাঁচজনীমান আছে

তাত কণী পাৰে কণী পোৱালি ওলাবলৈ এমাহ একৈছদিনমান লাগে একৈছ দিনমান লাগে তাৰ পাছত পোৱালি উলিয়াই পোৱালি ওলোৱাৰ পাছত মই পোৱালি এটা এটাকৈ সজাৰ পৰা মই নমাই দিওঁ নমাই দিওঁ নমাই দি সিহঁতক খুন্দু চাউল খাবলৈ দিওঁ খাবলৈ দিওঁ খোৱাৰ পাছত সিহঁতি সিহঁতি ডাঙৰ হয় ডাঙৰ হয় আৰু আকৌ সিহঁতি কণী পাৰে কণী কণী পাৰিবলৈ সিহঁতক সজা লাগে খেৰ লাগে খেৰ লাগে পাঁচি লাগে তাত কণী পাৰে কণী পাৰি কণী পাৰি একৈছ বিছ একৈছ দিনমানত সিহঁতি পোৱালি উলিয়াই উমনি লৈ পোৱালি উলিয়ায় পোৱালি উলিওয়াৰ পাছত পোৱালীকেইটা মই এটা এটাকৈ নমাই আনো নমাই আনি সিহঁতি ডাঙৰ হয় ডাঙৰ হোৱাৰ পাছত মই কেজি মই তিনিশ টকাকৈ বিক্ৰী কৰোঁ কিছুমান আৰু কেইজনীমান তাৰে মই সঁচৰ কাৰণে ৰাখি দিওঁ ৰাখি দি সিহঁতক সজা দি কণী সজা বান্ধি খেৰ দি মই কণী পাৰি পোৱালি উলিয়ায় উলিয়ায় হাঁহ হাঁহ মই পোহো মোৰ হাঁহ দহজনীমান আছে সিহঁতি সিহঁতক কণী পাৰিবলৈ খেৰ পাচি মই গঁড়ালতে দি দিওঁ সিহঁতে তাতে কণী পাৰে কণী পাৰি সিহঁতে সিহঁতৰ কণী এমাহমান লাগে পোৱালি উলিয়াবলৈ পোৱালি উলিয়াই পেলাই তাৰপাছত সিহঁতে এমাহ এমাহৰ পাছত পোৱালি উলিয়াই উলিয়াই পেলাই পোৱালীকেইটা মই এটা এটাকৈ মাকৰ ওচৰৰ পৰা আঁতৰাই আনো আনি মই পাচি বা এনেকৈ ঘৰা বনাই মই তাত ৰাখি দিওঁ পোৱালিকেইটা ৰাখি পেলাই মই তাত গামলাত অলপকৈ পানী দিওঁ সিহঁতে সৰু হৈ আছে আৰু সিহঁতক সৰু হৈ থকাৰ কাৰণে সিহঁতক মানে পানী বেছিকৈ দিলে মানে সিহঁতৰ নাড়ীত পানী সোমাই সিহঁতে পানী সোমাব আৰু দহ পোন্ধৰ দিন মই হাঁহ পোৱালিকেইটা বান্ধি ৰাখি বিছদিন পঁচিছ দিনৰ পিছত মানে হাঁহ পোৱালিকেইটা মই ফিছাৰীত নমাই দিওঁ তেতিয়া সিহঁতে অলপ ডাঙৰ হয় ডাঙৰ হয় আকৌ সিহঁতক টাইম মতে মই দানা পানী দিওঁ খাবলৈ তাৰপৰা সিহঁতে লাহে লাহে ডাঙৰ হৈ আহে ডাঙৰ হৈ অহাৰ পাছত তাৰে মই তিনি চাৰিজনীমান বিক্ৰী কৰোঁ এটা এজনী মাইকী হাঁহত মই পাঁচশ ছশ এনেকৈ বিক্ৰী কৰোঁ বিক্ৰী কৰি

কণী পৰাওঁ কণী পাৰি মই পোৱালি উলিয়াওঁ